মই বিশ্বনাথ চাৰিআলি তিনিখুটি অঞ্চলৰ বাসিন্দা আমাৰ ইয়াৰ লোকে অন্ধবিশ্বাস বহুত দৃঢ়ভাৱে বিশ্বাস কৰে যেনেদৰে ভূত প্ৰেত দেৱ দেৱী বেজ বেজালি এইবিলাকৰ ওপৰত তেওঁলোকৰ পূৰা বিশ্বাস আছে কাৰোবাৰ অকণমান গাটো বেয়া কৰিলেই সন্ধিয়া তিনিআলিলৈ গ'ল বুলি গা বেয়া কৰিলে বেজক মাত বেজে আহি জাৰি দিব তেওঁ ভাল হ'ব কাৰোবাৰ গাত আই ওলাইছে বসন্ত ওলাইছে ডক্তৰৰ ওচৰত যাব লাগে তাৰ কিন্তু তাৰ আগে তেওঁলোকে দেৱীক পূজা কৰে যাৰ বাবে কিছুমানে হয়তো ডক্তৰ সঠিক সময়ত চিকিৎসা নোপোৱাৰ বাবে কিছুমানৰ মৃত্যুও ঘটে এইবিলাক অন্ধবিশ্বাসৰ বাবে বহু লোকৰ মৃত্যু হৈ গৈছে কাৰণ তেওঁলোকে মানে যে দেৱ দেৱী অমুক দেৱীক পূজা কৰিলে তেওঁলোকে হয়তো সোনকালে ফল পাব তাক বেজ মাতি তাক অকণ জাৰি ফুকি দিলে তেওঁ হয়তো ভাল হৈ যাব যিটো মানে ডক্তৰৰ ওচৰত ভাল হয় যিটো বেমাৰ ডক্তৰক দেখুৱাব লাগে আমাৰ গাঁৱৰ মানুহে ভাবে যে সেইটো বেজে ঠিক কৰিব পাৰে যিটো হয়তো নহয় এইবিলাক অন্ধবিশ্বাসৰ বাবে বহুতো ঘটনা ঘটি গৈছে গাঁৱত এতিয়া কাৰোবাৰ যদি কিবা এটা বিয়া এখন ভাঙি গ'ল কাৰোবাৰ বেয়া চকু পৰিলে কোনোবাই যাদু কৰি তেওঁৰ বিয়া ভাঙিছে যিটো নহয় মানুহে যাদু হয়তো জীৱনত মানুহৰ জীৱনত যাদু হয়তো নহয়েই কিন্তু তথাপি মানুহে কল্পনা কৰে যে তেওঁক যাদু কৰি বিয়া ভাঙিছে বেজে বান্ধি থৈছে ছোৱালী মানুহে সময়মতে মাহেকীয়া নহ'লে তেওঁ হয়তো বেজে তেওঁক বান্ধি থৈছে কাৰোবাৰ তেওঁৰ ওপৰত শত্ৰুতা আছিলে তেওঁ বেজৰ ওচৰত গৈ বান্ধিছে যিটো ডক্তৰক দেখুৱাব লাগে সেইটো বেজে ঠিক কৰিব কেতিয়াও নোৱাৰে আমাৰ গাঁৱৰ মানুহে সেইটো বুজি নাপায় আমাৰ গাঁৱৰ মানুহৰ বহুতো অন্ধবিশ্বাস আছে তেনেকুৱা